হেল্ল' অঁ ক'ত আছা অঁ হেৰি কালি কেনেকুৱা লাগিলে চিনেমাখন ভাল লাগিলে ভাল লাগিলে মোৰো ভাল লাগিলে দেই ৰকম চিনেমা বনাইছে আকৌ এইখন তাকে কালি গ'লোঁ নহয় চালোঁগৈ

সেইটোৱে সেইটোৱে সেইটোৱে প্ৰাইচটো চাই মানে একদম পইচা উচুল

হেই হাণ্ড্ৰেডৰপৰা নেকি হাণ্ড্ৰেডৰপৰা অঁ মই এশ মই এশটো লৈছিলোঁ বাৰু

অঁ আচ্ছা অ' নহয় নহয় মই এশ টকীয়াত নাই ডেৰশ টকীয়াত লৈছিলোঁ এশটো বৰ ওচৰত হয় আকৌ চাবলৈ দিগদাৰ অঁ অঁ নাই পইচা পাতি নাইকিয়া হৈছে এইকেইদিন পপকৰ্ণটো অঁ তাকে হেৰি পপকৰ্ণটো কিন্তু তাৰ এই দামটো বেছি লয় আকৌ নহয় খাবলৈ বাৰু ভালেই লাগে বাৰু

নাই নাই সেইবোৰ নেখালোঁ অঁ সেইবোৰ নেখালোঁ আৰু পপকৰ্ণকে এটা কিনিলো দুটাই মিলাই মিলি হেৰি কি পপকৰ্ণ আছিলে জনো খালোঁ আৰু সেইটো নৰ্মেলটো নৰ্মেলটো তাৰপৰা ওলাই অহা সময়ত অঁ অঁ ভাল লাগিল কিন্তু দেই চাই নাই হেৰি ধুনীয়া হ'লৰ পৰিৱেশ এই বহুত ঠাণ্ডা লাগিলে সেইটোৱে দিগদাৰ আৰু ঠাণ্ডাত কঁপি কঁপি পেকেট কিনোঁ আৰু নহ'লে গৰমদিনত ভালেই লাগে আৰু ভাল ভাল অঁ চাউণ্ড কুৱালিটিটো কিন্তু ধুনীয়া বনালে হ'লটোৰ দেই একদম মানে হেৰিয়ৰ বেলেগ এখন হেৰিয়লে যোৱাৰ গ'তে লাগিছে অঁ বহুত পাৰ্থক্য বহুত পাৰ্থক্য অঁ বহুত পাৰ্থক্য ভাল লাগিলে চাই সেইটোৱে সেইবোৰে আৰু তেন্তে ন' অঁ ঠিক আছে ঠিক আছে অঁ